হেল্ল' অঁ পল্লৱী হয়নে অঁ এই মই গুৱাহাটী আহিছিলোঁ বিশেষ দৰকাৰ এটা আছিলে অঁ উবাৰত আহিছিলোঁ মই অঁ এতিয়া মই কেব এখন বুক কৰিব লাগে তোৰো কেব চিনাকি আছে নেকি যদি আছে কনটেক্ট নাম্বাৰটো দিবি মংগলদৈ যাম মই কিমানমান হ'ব বাৰু টিকেটৰ দাম পঁচিছশ ন অঁ অঁ এই হেৰি কৰিবি তোৰ যদি ভাল চিনাকি তইয়ে মোক বুক কৰি দে অঁ ঠিক আছে হ'ব দে